মোৰ মনত আছে মই প্ৰথমবাৰৰ বাবে যেতিয়া চেপন মহাবিদ্যালয়ত গৈছিলোঁ মোৰ প্ৰথম ষ্টেজ পাৰফৰ্মেঞ্চ কাৰণে মোৰ জীৱনৰ প্ৰথম ষ্টেজ পাৰফৰ্মেঞ্চ যেতিয়া প্ৰথম ষ্টেজত উঠিলোঁ তেতিয়া অকণ ভয় লাগিছিলে কিন্তু কাৰণ হাজাৰ দুহেজাৰতকৈ বেছি মানুহ ভয়টো লাগিবই ন বেছি তাৰপিছত অকণমান ভয় লাগিলে যিহেতু তথাপিও মা দেউতাই তলৰ পৰা এনেকৈ চিয়াৰ্ছ কৰিছিলে যে বেটা তই পাৰিবি তই পাৰিবি আৰু তেতিয়া সিহঁতৰ মুখটো চাই অকণমান কনফিডেঞ্চটো আহিলে আৰু সেই নাৰ্ভানেছ নাৰ্ভাছনেছটো অকণমান দূৰ হ'ল দূৰ হোৱাৰ পিছত গাবলৈ আৰম্ভ কৰিলোঁ আৰু যোনটো গান চুজ কৰিছিলোঁ সেই গানটো আছিলে চনু নিগমৰ পাপা মেৰি জান যোনটো গান আছিলে যে সেই গানটো গাইছিলোঁ আৰু গান গোৱাৰ পিছত মানুহে যিহে মোক এপ্ৰিচিয়েট কৰিলে ইউ ন' লাইক দুহেজাৰ তিনিহাজাৰ মানুহৰ হাত চাপৰিটো যোনটো প্ৰেচিয়াছ ন মোৰ কাৰণে কাৰণ লাইফৰ ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ তো অভিয়াছলি মোৰ কাৰণে এটা বহুত ডাঙৰ কথা আৰু তাৰ পিছৰ পৰা মই ষ্টেজ পাৰফৰ্মেঞ্চৰ কাৰণে মই বহুত বেছি ইনভাইট ইনভিটেশ্যন্ছ পালোঁ লাইক গুৱাহাটী কমাৰ্চ কলেজত মোক মাতিছিলে ষ্টেজ পাৰফৰ্মেঞ্চৰ কাৰণে তাতো বহুত ধুনীয়া এটা পাৰফৰ্ম কৰিলোঁ কিন্তু চেপন মহাবিদ্যালয় কলেজৰ যোনটো প্ৰথম মোৰ এক্সপিৰিয়েঞ্চ আছিলে সেইটো আটাইতকৈ বেছি প্ৰেচিয়াছ আটাইতকৈ বেছি ভাল লগা মূহুৰ্ত্ত মোৰ বাবে কাৰণ তেতিয়া মা দেউতাও আছিলে গোটেই ঘৰ পৰিয়ালৰ লগতে মই গৈছিলোঁ কাৰণ সবেই গম পাইছিলে যে মোৰ নতুন মোৰ প্ৰথম ষ্টেজ পাৰফৰ্মেঞ্চ ছ' সবেই চাবলৈ আহিছিলে আৰু মোৰ বন্ধু দহজন বাৰজনমান আহিছিলে তাৰপিছত ৰিলেটিভছ আহিছিলে মাহী মহা ককা আইতা মা দেউতা ভণ্টি দাদা সকলোৱে সব সবেই আহিছিলে অহাৰ পিছত যেতিয়া ঘৰলৈ গ'লোঁ সবেই ক'লে যে খুব ধুনীয়া গালি তাৰপিছত ইউটিউবত কোনোবাই আপলোড কৰিছিলে মোৰ ভিডিঅ'টো ইউটিউবতো বহুত ধুনীয়া এটা ৰেছপন্ছ পালোঁ মানুহে মোক চিনি পাবলৈ আৰম্ভ কৰিলে যে অঁ ই ধুনীয়া গাই দেই ল'ৰাটোৱে তাৰপিছত বহুত জেগা বেলেগ বেলেগ জেগাত গ'লোঁ ডিব্ৰুগড়ত মই গৈ পাৰফৰ্মেঞ্চ কৰি আহিলোঁ ডিব্ৰুগড় চল্ট ব্ৰুক একাডেমীত তাতো কৰিলোঁ তাৰপিছত গুৱাহাটীতো মাতিছিলে গুৱাহাটীতো কৰিলোঁ শিৱসাগৰত কৰিলোঁ তো সেই চেপনত কৰা যোনটো প্ৰথম পাৰফৰ্মেঞ্চ সেইটো দি কিন্তু বহুত বেছি এটা কনফিডেঞ্চ পালোঁ আৰু যোনবোৰ নাৰ্ভাছনেছ আছিলে সেইটো একেবাৰে আতঁৰি গ'ল যেতিয়া মই ষ্টে ছেকেণ্ড ষ্টেজ পাৰফৰ্মেঞ্চ কৰিলোঁ যোনটো ডিব্ৰুগড় আছিল ছল্ট ব্ৰুক একাডেমীত তেতিয়া ইমান এটা নাৰ্ভাছনেছ নালাগিল যে মই তিনিটা গাম বৰ ধুনীয়াকৈ গালোঁ আৰু সকলোৱে বহুত বেছি এপ্ৰিচিয়েট কৰিলে মোক মানুহে কণ্টেক্ট কৰিব ষ্টাৰ্ট কৰিলে যে আমাৰ কলেজত আহাঁ অকণমান গাই দিয়া ছ' এটা বহুত ধুনীয়া এক্সপিৰিয়েঞ্চ আছিলে সেই চেপন মহাবিদ্যালয় ক কলেজৰ যোনটো এই ষ্টেজ পাৰফৰ্মেঞ্চ আছিলে আৰু এনেদৰেই যাতে আৰু ষ্টেজ পাৰফৰ্মেঞ্চ দি থাকিব পাৰোঁ ধুনীয়াকৈ গাই থা গাই যাব পাৰোঁ আৰু ভৱিষ্যতত এটা ধুনীয়া গায়ক হ'বৰ মন ছ' সেয়াই আৰু ধুনীয়াকৈ যাতে গাই আগবাঢ়িব পাৰোঁ